ব্যৱসায় সফল হ'বলৈ বিশেষকৈ বিশ্বাস লাগিব আৰু মানে ধৰক নিজে কষ্টও কৰিব লাগিব আৰু বিশ্বাসো লাগিব আৰু পইচাটোও লাগিব সঞ্চয়ো লাগিব ধৰক তেনেকে ব্যৱসায়টো বিশ্বাসটোৱেই বহুত ডাঙৰ বস্তু বিশ্বাসটো থাকিব লাগিব আৰু সফল হ'বলৈ কিছুমান গুণো দৰকাৰ আছে এই গুণখিনি মানুহৰ গাত থাকিব লাগিব আৰু ধৰক নিজে অলপ কষ্টও কৰিব লাগিব আৰু কষ্ট কৰি আৰু বিশ্বাসেৰে যদি কষ্ট কৰি হেৰি মানে ব্যৱসায় তেতিয়াহ'লে ব্যৱসায় নিশ্চয় সফল